ভাৰতৰ জলবায়ু বুলি ক'বলৈ গ'লে মানে কেনেকুৱা ধৰণৰ বুলি ক'বলৈ গ'লে কি হয় ভাৰতবৰ্ষখন বিশালতা আমি সকলোৱে জানো যে ভাৰতবৰ্ষখন বিশালতা বুলি বিষুবৰপৰা দূৰত্ব ভূ প্ৰকৃতিৰ ভিন্নতা উচ্চতা পাৰ্থক্য সাগৰৰপৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতে আমি কি হয় চবেই জানে যে দেশখনৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে আৰু ফলস্বৰূপে কি হয় যে জলবায়ুৰ ভিন্নতাও দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষৰ ভূখণ্ডত পৰ্বত পাহাৰ মালভূমি মৰুভূমি সমভূমি আদি ভূ প্ৰকৃতিৰে গঠিত কাৰণ আমি জানো আমি সকলোৱে জানো যে ভাৰতবৰ্ষখন মানে ভাৰতবৰ্ষত সকলো ধৰণৰ সমভূমি আছে মালভূমি উচ্চ পাৰ্বত্য অঞ্চল আছে গতিকে ইও কি কৰে ভূ প্ৰকৃতিৰ মানে ভিন্নতাৰ লগতে উচ্চতাৰ পাৰ্থক্যৰ বাবে বিশেষ অঞ্চলৰ ভিত্তিৰ উত্তাপ বায়ুৰ চাপ বৰষুণ আৰ্দ্ৰতাৰ পৰিমাণ মানে কম বেছি হয় ফলত মানে কি হয় জলবায়ুৰ ভিন্নতাবোৰো দেখিবলৈ পোৱা যায় এতিয়া কি হয় যে ভাৰতবৰ্ষৰ মানে ভাৰতবৰ্ষত প্ৰকৃততে বছৰেকত মানে গৰম আৰু ঠাণ্ডাদিনত মৌচুমী বতাহ প্ৰতিবৰ্তন দেখা যায় সেইটোতো আমি সকলোৱে জানো গৰমদিনত কি হয় দক্ষিণ পশ্চিম অঞ্চলৰপৰা মৌচুমী বতাহ বলে এতিয়া গৰমদিন মানে যে গ্ৰীষ্মকাল সেইটোতো সকলোৱে জানে আৰু শীতকাল মানে ঠাণ্ডাদিন সেইটোতো সকলোৱে জানে গৰমদিনত ভূখণ্ডত নিম্ন চাপৰ সৃষ্টি হয় কাৰণ যথেষ্ট গৰম হয় আৰু কি হয় নিম্ন চাপৰ মানে সৃষ্টি হয় সেই গৰমটোতে নিম্ন চাপৰ সৃষ্টি হৈ যায় সেয়েহে গতিকে উচ্চ চাপৰ বাবে বতাহ বলিবলৈ আৰম্ভ কৰে মানে ক'বলৈ গ'লে সাগৰৰপৰা ঠিক সেইদৰে উচ্চ চাপৰ সৃষ্টি হয় আৰু কেতিয়া হয় শীতকালত আৰু এনেকুৱা হয় কিছুমান অঞ্চলত মানে বৰষুণ খুব বেছি হয় আমিতো সকলোৱে জানোঁ যে কিছুমান অঞ্চলত বৰষুণ বেছি হয় কিছুমান অঞ্চলত বৰষুণ কম হয় এতিয়া চেৰাপুঞ্জী আৰু মেঘালয়ত খুব বেছি বৰষুণ হোৱা দেখা যায় মেক্সিমাম এহেজাৰ চেণ্টিমিটাৰমান বৰষুণ হোৱা দেখিবলৈ পোৱা যায় আৰু কিছুমান ঠাইত একেবাৰেই বৰষুণ নহয় বহুত কম পৰিমাণে বৰষুণ দেখিবলৈ পোৱা যায় আৰু কিছুমান ক্ষেত্ৰত কি হৈ যায় এতিয়া আমি খেতিপথাৰত আমাক বৰষুণ বৰষুণৰ দৰকাৰ হয় কেতিয়াবা ইমান বৰষুণ বেছি পৰিমাণে হৈ যায় যে আমাৰ সকলোবোৰ অনিষ্ট হৈ যায় আৰু বৰষুণ নিদিলেও আমাৰ কিছুমান অনিষ্ট হয় এতিয়া বাৰিষাকালত কিছুমান অঞ্চলত ইমান বৰষুণ দিয়ে যে ই প্ৰাকৃতিক দুৰ্যোগৰো সৃষ্টি হৈ যাব পাৰে আৰু কিছুমান ঠাইত ইমান অধিক উত্তাপ হয় ইও মানে আমাৰ দুৰ্যোগৰ সৃষ্টি কৰি দিয়ে এতিয়া ক'বলৈ গ'লে মৌচুমী বতাহৰ কথাই মই কৈছোঁ দেই কাৰণ জলবায়ুৰ ক্ষেত্ৰত কি হয় মৌচুমী বতাহ ইম্পৰ্টেণ্ট হয় আমাৰ সকলোৰে কাৰণে মৌচুমী বতাহ গৰম আৰু ঠাণ্ডাদিনত চাপৰ পাৰ্থক্যৰ বাবে বলে একপ্ৰকাৰৰ ঋতু বতাহ হয় মানে সি এতিয়া মৌচুমী বতাহ গৰম আৰু ঠাণ্ডাদিনত বলে ভাৰতত জলবায়ুত মৌচুমী বতাহ প্ৰভাৱ যথেষ্ট বেছি সেইটোতো আমি সকলোৱে জানো আৰু ঋতুৰ হাতে ভাবে মৌচুমী বতাহ দুই প্ৰকাৰৰ ক'বলৈ গ'লে মৌচুমী বতাহ দুই প্ৰকাৰৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ বাকী ইয়াকে কৈ মই মোৰ দুআষাৰ সামৰণি মাৰিছোঁ